অ এই ফুকন চাৰিআলিৰ আহমেদদা হয়নে অঁ মানে মই এই কুমাৰকটাৰ পৰা ক'লোঁ হয় মানে কাইলৈ মোৰ ঘৰত মানে সকাম এভাগি আছিলে হয় মানে তাৰকাৰণে মোৰ মানে মাছ লাগিছিল অলপ

অঁ হয় হয় হয় শ'লৰ কিলোটো কেনেকৈ দিব আপুনি

অঁ মানে ইমান সৰুটো নালাগে মানে পাঁচ কিলোমান হ'লেই হ'ব

অঁ হয় হয় ঠিক আছে বাৰু আৰু হেই গৰৈমাছ হ'বনে অঁ গৰৈ মাছটো মানে অলপ ডাঙৰ ডাঙৰ লাগিছিলে অঁ ঠিক আছে বাৰু হেৰি গৰৈ মাছৰ কিলোটো কেনেকৈ দিছে আপুনি

অঁ হয় মানে গৰৈ মাছো হেই দুই কিলোমানহে দুই কিলোহে লাগিব অঁ ঠিক আছে ঠিক আছে আৰু মানে হেই আপুনি যিহেতু বিলৰপাই মাছটো আনে ন' অঁ হয় হয় মানে হেই বিলৰ ডাঙৰ বৰালি পাম নাই বাৰু হয় অঁ

চাৰে পাঁচশকৈ ন' অঁ অঁ ঠিক আছে বাৰু আমি যিহেতু ছয় কিলোমানেই হ'বগৈ কিবা এটা কমাই দিব পাৰিব নহয় আপুনি

অঁ ঠিক আছে ঠিক আছে আমাৰ মানে বেছি দূৰ নহয় যিহেতু আপুনি হেই ল'ৰা কেইটাক ক'লে চিনি পাই যাব চাগৈ আপোনাৰ ডেলিভাৰী বয়কেইটা অঁ অঁ অঁ ঠিক আছে ঠিক আছে বাৰু হেৰি আপোনাৰ পেমেণ্টটো অনলাইনে কৰি দিম অঁ হ'ব অঁ ঠিক আছে ঠিক আছে আপুনি মাছখিনি পঠাই দিব অঁ ঠিক আছে হ'ব দিয়ক অঁ অঁ ঠিক আছে মই এড্ৰেছটো হোৱাটছাপত দি দিম বাৰু